আমাৰ আমাৰ অঞ্চলৰ আমাৰ ওদালগুৰিৰ পৰা ষোল্ল ষোল্ল কিলোমিটাৰ দূৰত ভৈৰৱকুণ্ড নামৰে এডোখৰ পিকনিক প্লেছ আছে পিকনিক প্লেছ মানে সেইডোখৰ পৰ্যটনৰ বিষয়েও বহুত পৰ্যটনো আহে বহুত দূৰ দূৰৰ পৰা আমাৰ ইয়াত ভৈৰৱকুণ্ডত ভাৰত ভূটান সীমান্ত ভূটান সীমান্ত ভাৰত ভূটান সীমান্ত পৰি যায় তাৰ লগতে আপোনাৰ অৰুণাচলৰ সীমাও তাতেই পৰি যায় এই এই ভৈৰৱকুণ্ড জেগাডোখৰ আমাৰ পৰ্যটকৰ কাৰণে বহুত ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য আছে বহুত আৰু ইফালে আপোনাৰ নদী নদী পৰি গৈছে মাজেদি এখন নদী বৈ গৈছে নদীখনৰ নদীখনৰ আপোনাৰ পূবফালে আপোনাৰ অৰুণাচল আৰু পশ্চিমফালে আপোনাৰ ভূটান পৰি গৈছে সেই নদীখনৰ মাজেদি এখন আমাৰ দলং এখন আছে আপোনাৰ আগৰ পুৰণা দিনৰ দলং ছুইচ গেট ছুইচ গেট বুলি কয় ছুইচ গেট এখন আছে আৰু সেই ছুইচ গেটখনতেই আমাৰ বহু বছৰ আগতে কাৰেণ্ট কাৰেণ্টৰ এই কাৰেণ্ট যোগান ধৰিছিলো সেই যোগান ধৰা কাৰেণ্টৰ হেৰিবিলাক এতিয়াও আছে তাতে চাব লগাই হৈ আছে আৰু যিখন ছুইচ ছুইচ গেট তাত বৰত সুন্দৰ সুন্দৰকৈ পানীবোৰ আহে ভূটানৰ পানী পানী অৰুণাচলৰ পানী একেলগে লগ হৈ আহে আহি পালে তাৰ সৌন্দৰ্যটো বহুত আকৰ্ষণীয় হয় তাৰোপৰি ইয়াত আপোনাৰ ভূটান ভূটানৰ ভূটানৰ ভূটান ভূটানখনো একদম শেষৰ সীমামূৰীয়া পৰি গৈছে বহুত পৰ্যটক আহি সেই ভূটান ভূটানখনত ভূটানখনৰ ওপৰলৈ গৈ তাত প্ৰাকৃতিক মনোমোহা যিটো পৰিৱেশ সেই পৰিৱেশটো খুব সুন্দৰভাৱে উপভোগ কৰে তাত আপোনাৰ বিভিন্ন ধৰণৰ দোকান আছে ফল মূলৰ দোকান আছে কাপোৰৰ দোকান আছে বিভিন্ন ধৰণৰ আপোনাৰ বিভিন্ন প্ৰকাৰৰ বগৰী খাব বগৰী পোৱা যায় তাত আৰু ইফালে আপোনাৰ এটা ছাইডে হৈছে আপোনাৰ অৰুণাচল অৰুণাচ অৰুণাচলতো আপোনাৰ বহুত পৰ্যটক আহে অৰুণাচলত গৈ তাতেও সেই একেই ব্যৱস্থা আপোনাৰ কাপোৰৰ দোকান তাৰপিছত আপোনাৰ ফল মূলৰ দোকান আপোনাৰ যি লাগতিয়াল সামগ্ৰী যিখিনি আমাক মানে পৰ্যটকৰ বাবে যিখিনি সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰীখিনি আমাৰ ইয়াত বৰ ধুনীয়াকৈ পোৱা যায় তাৰ উপৰিও এতিয়া আকৌ নতুনকৈ নতুনকৈ আমাৰ অসম চৰকাৰে এখন দলং বনাইছে যিখন দলং আগৰ আগৰ তুলনাতকৈ বহু গুণে ডাঙৰ বহল আৰু এতিয়া এইখন এইখন দলঙেদি আপোনাৰ এই দলংখনেদি আপোনাৰ ডাইৰেক্ট অৰুণাচল অৰুণাচল হৈ আপোনাৰ যিটো টাৱাং বমদিল্লা এই আমাৰ এই ভৈৰৱকুণ্ড ৰাস্তাটোৰ মাজেৰে পথ ধুনীয়াকৈ যোৱাৰ বাবে উপযো উপযোগী পথ হৈ পৰিছে বৰ্তমান তাৰোপৰি বিভিন্ন জানুৱাৰী জানুৱাৰী মাহৰ পৰা বহুত বহুত পৰ্যটক আহে আৰু ইফালে আপোনাৰ পিকনিক পিকনিক খাবলৈও আহে বহুত দূৰৰ দূৰৰ পৰা আহে আপোনাৰ আমি দেখা পাই থাকোঁ গুৱাহাটীৰ পৰাও আহে বহুত আহে আহি আপোনাৰ কি হয় ভৈৰৱকুণ্ড আপোনাৰ যি যিটো নদী আছে সেই নদীটোত নদীটোত সকলোৱে সকলোৱে লগ হৈ ভোজ ভোজ ভাতৰ আয়োজন কৰে আৰু ভোজ ভাতৰ আয়োজন কৰাৰ পিছত যিখিনি আজৰি সময় পায় সেই আজৰি সময়ত ভূটানলৈ মানুহ ফুৰিবলৈ যায় প্ৰাকৃতিক প্ৰাকৃতিক দৃশ্য সুন্দৰভাৱে সুন্দৰভাৱে চাই আৰু ভৈৰৱকুণ্ডৰ পৰা খুব নিলগতেই খুব বেছি আপোনাৰ আধা কিলোমিটাৰমান হ'ব ভূটানৰ পৰা ভূটানৰ পৰা আধা কিলো কিলোমিটাৰমান মানুহে আকৌ খোজকাঢ়ি গৈ আকৌ আপোনাৰ অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য সৌন্দৰ্য চাই আমাৰ ইয়াত চাব লগা বস্তু বহুত আছে তাৰোপৰি আপোনাৰ ৰিজৰ্ট আছে তাত থাকিবলৈ ব্যৱস্থা আছে আপোনাৰ ডাঙৰ ডাঙৰ ৰিজৰ্ট আছে কেইবাখনো আছে ৰিজৰ্ট তাৰপিছত আপোনাৰ সেই ৰিজৰ্টত ৰিজৰ্টত আপোনাৰ খাবলৈ নানান ধৰণৰ খাদ্য পোৱা যায় আৰু আপোনাৰ জিৰাবলৈ আপোনাৰ সৰু সৰু সৰু সৰু ছালিঘৰ আছে আপোনাৰ আৰু চুইমিং পুল আছে চুইমিং পুলৰ ব্যৱস্থা আছে গৰম দিনত আহিলে সেই চুইমিং পুলত বহুত ধুনীয়াকৈ আপোনালোকে চুইমিং কৰিব পাৰিব তাৰপিছত আপোনাৰ খাদ্য আপোনাৰ বহু আপোনাৰ হোটেলবিলাকত বহুত ধৰণৰ খাদ্য বনোৱা হয় যিবিলাক খাদ্য থলুৱা খাদ্য আছে আপোনাৰ আপোনাৰ গাহৰি মাংসৰ পৰা আপোনাৰ যিটো মানে আপোনাৰ নদীৰ মাছ এই যিটো ভৈৰৱকুণ্ড আপোনাৰ ভূটানৰ পানী যিটো আহে সেই ভূটানৰ পানীত আপোনাৰ যিটো মানে মাছ পোৱা যায় মানে আপোনাৰ সৰু সৰু ডাঙৰ সৰু যিবিলাক আপোনাৰ মাগুৰ মাছ পোৱা যায় তাৰপিছত আপোনাৰ পাহাৰীয়া বটীয়া মাছ পোৱা যায় সেই সেই মাছবিলাক আকৌ আপোনাৰ হোটেলত হোটেলত আপুনি যদি খাব বিচাৰে তেতিয়াহ'লে আপুনি তাৰে হোটেলত সেই সেই মাছবোৰ খাব খাবও পোৱা যায় মানে সকলোফাৰৰ পৰা সুবিধাখিনি আছে আৰু আপোনাৰ তাৰপিছত আপোনাৰ যিটো মানে জানুৱাৰী মাহৰ যিটো পিকনিকৰ সময় হয় সেই সময়ত আপোনাৰ ভৈৰুৱকুণ্ডৰ মানে আপোনাৰ সৌন্দৰ্যটো আগতকৈ বেছি বেছি ধুনীয়া হৈ পৰে জানুৱাৰীৰ পৰা আপোনাৰ ফেব্ৰুৱাৰী দুটা মাহটো সৌন্দৰ্যটো বহুত বেছি হৈ পৰে আৰু বহুত মানে আপুনি সেইখিনি সময়ত তাত তাত তাৰপৰা কিছুমানে আকৌ আপোনাৰ এই ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ মেলাও আহে যিখিনি মেলা চাই মানুহে সেই জানুৱাৰী মাহৰ সেই সৌন্দৰ্য উপভোগ কৰিব পাৰে বহুত দূৰৰ পৰা মেলা আহে ডাঙৰ মেলা আৰম্ভ হয় তাতে তাৰপিছত সেই মেলাও উপভোগ কৰিব পাৰে আৰু এইফালে আপোনাৰ হোটেলৰ হোটেলৰ যিবিলাক হোটেলৰ যিবিলাক খাদ্য সেই খাদ্যবিলাক আপোনাৰ গাহৰি গাহৰি থাকিব গাহৰি আপোনাৰ গাহৰি পুৰি পেলাইলে আপোনাৰ বিক্ৰী কৰে তাৰপিছত আপোনাৰ এই মাছ মাছ পূৰাও পায় আকৌ আপোনাৰ খাবলৈ আপোনাৰ থাকিব ভাত থাকিব তাৰপিছত ফ্ৰাইড ৰাইচ থাকিব তাৰপিছত আপোনাৰ কণী তাৰপিছত চিকেন তন্দুৰী মানে খোৱাটো তাৰমানে আপোনালোকে মানে এ টো জেড পাব তাৰমানে আপুনি যি খাব পাৰে সেয়ে পাব তাতে এনেকুৱা আৰু তাৰপিছত আপোনাৰ বহুত যিবিলাক দোকানীয়ে তাত দোকান দিয়ে সেই সেই সেই দোকানবিলাকৰ সৌন্দৰ্য বেলেগ আপোনাৰ কিছুমান চকী মেজবিলাক কিছুমান বাঁহ বেতেৰে তৈয়াৰ কৰা য'ত বহিবলৈ দিয়ে বাঁহ বেতেৰে আৰু আপুনি যিখন হোটেলত বহি পালে আপুনি ধৰক কিবা খাদ্য খাই আছে তাৰে কাষেদি নদীখন বৈ গৈছে ধুনীয়াকৈ ধুনীয়াকৈ আপোনাৰ হোটেলখনেই ধুনীয়াকৈ আপোনাৰ খিৰকী টাইপ খুলি দিছে সেই খিৰিকীৰে আপুনি চাই চাই প্ৰাকৃতিক সৌন্দৰ্য চাই চাই আপুনি মানে খাদ্য গ্ৰহণ কৰিব পাৰে তাৰপিছত আপোনাৰ যি যিখন ভূটান আছে ভূটানৰ আপোনাৰ যিটো কমলা সেই কমলাটো তাৰমানে একদম বহুত প্ৰিয় প্ৰিয় সেই কমলাটো অলপ সৰু সৰু সৰু ছাইজৰ হয় কমলাটো আৰু বহুত মিঠা বহুত মিঠা হয় কিন্তু তাৰ ৰসটো অলপ কম অত্যন্ত মিঠা হয় আৰু ওপৰৰ পৰা ওপৰৰ ভূটানৰ পৰা সেই কমলা আমাৰ জানুৱাৰী মাহত আপোনাৰ জানুৱাৰী মাহ মানে জানুৱাৰী মাহত আপোনাৰ তলত য'ত আপোনাৰ পিকনিক প্লেচ হয় তাত গোটেই আপোনাৰ গাড়ীৰে যিবিলাক আমাৰ পিক আপ ভান থাকে সেই ভানৰ গোটেই এক ভান গোটেই সেনেকুৱাকৈ কমলা আনি পেলাই বিক্ৰী কৰে আৰু আপোনাৰ কেজি আপোনাৰ ষাঠি টকা সত্তৰ টকা কেজি বেছি দামো নহয় খাবলৈও হেৰি তাৰ তাৰপিছত আৰু যিবিলাক আপোনাৰ অৰুণাচল আছে অৰুণাচলৰ পৰা আপোনাৰ কিছুমানে আকৌ চাউলৰ চাউলেদি চাউলৰ বনোৱা যিটো মানে আমি কি বুলি কয় চাউলেদি বনোৱা হেৰি মদটোও পায় খাবলৈ তাৰপিছত আপোনাৰ এইফালে হেৰি ৱাইন শ্বপো আছে হেৰি অৰুণাচল অৰুণাচল সীমাত আমাৰ ৱাইন চপো এখন আছে তাৰে লাগা লাগি আপোনাৰ এই এছ এছ বিৰ কেম্প এটা আছে যিটো এছ এছ বিৰ কেম্প তাত মানে ট্ৰেইনিং চলে পৰ্যন্তন পৰ্যটন থলিৰ কাষতে এটা এছ এছ বিৰ তাৰমানে ফায়াৰিঙৰ ৰেঞ্জ এটা আছে য'ত দিনে দিনে ফায়াৰিং কৰে সেই পৰিৱেশটোত তাত মানে মানুহ আহিলে তাৰমানে গোটেই ফায়াৰিঙৰ হেৰিটো চাবও পাৰি ওপৰৰ পৰা ওপৰৰ পৰা চাব পাৰি আৰু মানে ঘনাই গুলিৰ শব্দ হৈ থাকে ফায়াৰিঙৰ যিটো ট্ৰেইনিং লৈ থাকে তাৰপিছত এই পৰ্যটনৰ কাষতে আমাৰ হেৰিও আছে আপোনাৰ এই মানে পুলিচ ষ্টেচনো আছে এখন আমাৰ আৰক্ষী চকী এখন আছে ভৈৰৱকুণ্ডত য'ত নেকি আপোনাৰ মানে কোনো অসুবিধা নাই কোনো দুস্কৃতিকাৰীয়ে একো কৰিব নোৱাৰে একদম সুন্দৰময় পৰিৱেশ যিটো পৰিৱেশ আপোনালোকে আহিলে চাই ভাল পাব খাইয়ো ভাল পাব আপোনালোকৰ একদম মন মুহি যাব আহিলে